ৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতিয়ে দেশৰ প্ৰতীকী নেতা হিচাপে কাম কৰে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় পৰ্যায়ত কূটনৈতিক আৰু আনুষ্ঠানিক বিষয়ত জাতিটোক প্ৰতিনিধিত্ব কৰে চৰকাৰৰ মুৰব্বী চৰকাৰৰ চলোৱা কাৰ্যবাহী শাখাৰ তদাৰক কৰা আইন আৰু নীতি ৰূপায়নৰ দায়িত্ব ৰাষ্ট্ৰপতিৰ ইয়াৰ ভিতৰত আমোলাতন্ত্ৰ পৰিচালনা আৰু চৰকাৰী সেৱাৰ সুচাৰুৰূপে কাম কাজ সুনিশ্চিত কৰাটো অন্তৰ্ভুক্ত মুখ্য কাৰ্যবাহী ৰাষ্ট্ৰপতিৰ আইন বলৱৎ কৰা কাৰ্যবাহী আদেশ জাৰি কৰা চৰকাৰৰ দৈনন্দিন কাম কাজ পৰিচালনা কৰাৰ কৰ্তৃত্ব থাকে কাৰ্যবাহী শাখাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণকাৰী মুখ্য সেনাধ্যক্ষ ৰাষ্ট্ৰপতিয়ে সহস্ৰ বাহিনীৰ ওপৰত কমাণ্ড ৰাখে আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু সামৰিক অভিযানৰ বাবে দায়বদ্ধ যদিও সামৰিক কাৰ্যৰ বাবে সাধাৰণতে আইনগত অনুমোদন বা পৰামৰ্শৰ প্ৰয়োজন হয় বৈদেশিক নীতিৰ নেতা ৰাষ্ট্ৰপতিৰ দায়িত্বৰ দেশৰ বৈদেশিক সম্পৰ্ক পৰিচালনা কূটনীতি পৰিচালনা সন্ধিৰ আলোচনাৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাত জাতিটোক প্ৰতিনিধিত্ব কৰা বিধানসভাৰ ভূমিকা ৰাষ্ট্ৰপতিয়ে আইন প্ৰণয়ন নকৰিলেও বিধেয়ক প্ৰস্তাৱ কৰি আইন প্ৰণয়নত দি নীতি গঠনৰ বাবে বিধায়নী দলৰ সৈতে কাম কৰি বিধান প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে নিযুক্তি ৰাষ্ট্ৰপতিয়ে কেবিনেটৰ সদস্য ন্যায়ধিক ৰাষ্ট্ৰদ্ৰুতকে ধৰি ফেডাৰেল বিষয়া নিযুক্তি দিয়ে এই নিযুক্তিসমূহ প্ৰায়ে আইনগত অনুমোদনৰ আওতাত থাকে সংকট ব্যৱস্থাপনা ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাত অৱস্থাত ৰাষ্ট্ৰপতিয়ে সঁহাৰিৰ নেতৃত্ব দিব বুলি আশা কৰা হয় প্ৰাকৃতিক দুৰ্যোগ বা নিৰাপত্তাৰ ভাবুকিৰ দৰে সংকটৰ সময়ত জাতিটোক সুৰক্ষিত কৰাৰ বাবে আৰু শৃংখলা পুনৰুদ্ধাৰৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব বাজেটৰ দায়িত্ব ৰাষ্ট্ৰপতিয়ে সাধাৰণতে ৰাষ্ট্ৰীয় বাজেট প্ৰস্তুত কৰাত ভূমিকা পালন কৰে বিধায়নী দলত প্ৰস্তাৱ দাখিল কৰে আৰু চৰকাৰে ব্যয় তেওঁলোকৰ নীতিৰ সৈতে মিল থকাটো নিশ্চিত কৰে ক্ষমা প্ৰদানৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ ক্ষমা আৰু ৰেহাই প্ৰদান কৰাৰ কতৃত্ব আছে ফেডাৰেল অপৰাধৰ বাবে ক্ষমা প্ৰদান কৰা বা দোষী সাব্যস্ত হোৱা ব্যক্তিৰ শাস্তি হ্ৰাস কৰা মুঠতে ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কৰ্তব্যৰ বিস্তৃত পৰিসৰ আছে যিয়ে তেওঁলোকক কাৰ্যবাহী শাখা পৰিচালনা আৰু ৰাজ্যৰ স্থিতিশীলতা আৰু শাসন ব্যৱস্থা নিশ্চিত কৰাৰ মূল ব্যক্তিত্ব কৰি তোলে